ভাৰতৰ বিভিন্ন ধৰ্ম ধৰ্মস্থান হ'ল কাশী বৃন্দাবন জগন্নাথ মন্দিৰ উৰিষ্যাৰ জগন্নাথ মন্দিৰ আৰু ধেৰ আছে আৰু আৰু অসমৰ কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰ আছে কামাখ্যা মন্দিৰত বছৰি অম্বুবাচী মেলা হয় এইখন মেলা বহুত ডাঙৰকৈ পতা হয়